হয় মই যিহেতু এসপ্তাহ মানৰ বাবে দূৰ ঠাইলৈ যাবলৈ হ'লে মই তেতিয়া প্ৰায় সাধু কিতাপ আৰু এখন গ্ৰন্থলৈ যাওঁ যিহেতু মই কিতাপ পঢ়ি যথেষ্ট ভাল পাওঁ আৰু মই সাধু কিতাপ পঢ়ি আটাইতকৈ বেছিকৈ ভাল পাওঁ মই সৰুৰে পৰা বিভিন্ন ধৰণৰ কাহিনী থকা কিতাপ পঢ়ি আহিছোঁ আৰু এতিয়াও পঢ়ো কাৰণ কিছুমান কাহিনী হাঁহিবলগীয়া থাকে আকৌ আন কিছুমান দুখৰো থাকে গ্ৰন্থ বুলি ক'বলৈ গ'লে মই অসমীয়া গ্ৰন্থ নিৰিবিলি কাঞ্চন আদিবোৰ পঢ়ি ভাল পাওঁ এই কিতাপসমূহ ভাল পোৱাৰ লগত জড়িত আৰু মোৰ পঢ়িও খুব ভাল লাগে কাৰণ মই মোৰ সাধু কিতাপৰ বহুত ইণ্টাৰেষ্ট লাগে আৰু মই ল'ৰা ছোৱালীবোৰকো শিকাওঁ যে সাধু শিকাব শিকাওঁ পঢ়াবলৈ শিকাওঁ আৰু সিহঁতকো কওঁ সাধু পঢ়িবি সাধু বহুত ভাল পাওঁ মই সেইবাবে মই সিহঁতক কৈ থাকোঁ আৰু মই তেজিমলা সাধু বহুত ভাল পাওঁ মই আকৌ কাউৰী সাধুটো ভাল পাওঁ কাউৰী এজনীয়ে এদিন এনেকুৱা পানী খাবলৈ কা কা কৈ গোটেইখন ঘূৰি ফুৰিছিলে সেই ঘূৰি ফুৰোঁতে এনেকুৱা এডখৰ ঠাই পালেগৈ তাই ঠাইত এটা টেকেলিত অকণমান তলিতে পানী দেখিলে সেই পানীখিনি দেখোঁতে তাই মনত এটা বুদ্ধি পাঙিলে বুদ্ধিটো পাঙোতে কওঁতে ঠোঁটেৰে ঔৰ তৌৰ পৰা শিলগুটি এটি দুটিকৈ তাত ভৰাই দিলে সেই ভৰাই দিওঁতে পানীখিনি যেতিয়া ওপৰলৈ উঠি আহিলে উঠি আহোঁতে তাই হেঁপাহ গুচাই পানীকণ খালে পানীকণ খাই তাই কা কা কৈ চিঞৰি উৰি গুচি গ'ল এনেকুৱা বুদ্ধিয়ক কাউৰী আছিলে সেইকাৰণে মই সাধুবোৰ ইহঁতক ল'ৰা ছোৱালীক পঢ়াওঁ সেই এনেকুৱাই বুদ্ধিয়ক হ'ব লাগে অকণ ময়ো সেইকাৰণে সাধু কিতাপ পঢ়ি বহুত ভাল পাওঁ